মোৰ জীৱনৰ এক কল্যাণমূলক অনুষ্ঠান হ'ল চফ চেণ্টাৰ য'ত এজন ৰোগী নাইবা এটি সৰু ল'ৰা ছোৱালী তাত পাবলগীয়া সকলো ধৰণৰ ঔষধ পাতিখিনি তেওঁলোকে যোগান ধৰিব পাৰে কিছুমান ব্যক্তি যাতায়াতৰ অসুবিধাৰ কাৰণে দূৰণিত চিকিৎসা কৰিব নোৱাৰাৰ অৱস্থাৰ ফলত এই চাব চেণ্টাৰে যথেষ্ট সহায় কৰে ইয়াৰ ফলত সকলো ধৰণৰ ব্যৱস্থা ৰখা হয় কণ কণ শিশুসকলৰপৰা আৰম্ভকৈ বয়োজ্যেষ্ঠ ব্যক্তিলৈকে এই সকলো ব্যৱস্থাই ইয়াত প্ৰদান কৰা হয় এগৰাকী গৰ্ভতী মহিলাই তেওঁ পাব লগা ভিটামিন আইৰণ আদি এই সকলোখিনি তেওঁলোকে যোগান ধৰে তেওঁলোকৰ শৰীৰৰ ওজন কিমান বাঢ়িছে বা কমিছে বা এজন লোকে কিমান ওজন কমি গৈছে ইয়াত সকলোখিনি ব্যৱস্থাই ইয়াত ৰখা হয় হঠাতে এজন ব্যক্তি অসুস্থ হৈ পৰিলে তৎক্ষণাত ব্যৱস্থা ল'ব পৰাকৈ এই অনুষ্ঠানে যথেষ্ট সহায়ক কৰে